গাঁৱৰ অঞ্চলত বাস কৰোঁ আৰু গাঁও অঞ্চলত বাস কৰা হিচাপে আমি গাঁৱলীয়া মানুহ হিচাপে আমি গাঁৱৰ আটাইবিলাক সুস্থ পৰিৱেশ এটা আমি আচলতে নাপাওঁ আমি কিয় নাপাওঁ আমি সুস্থ পৰিৱেশ এটা পাবলৈ হ'লে এটা কোলাহলপূৰ্ণ পৰিৱেশক বাদ দি থাকিব লাগিব আৰু গাঁৱলীয়া অঞ্চলবিলাকত যেতিয়া আমি বাস কৰোঁ তেতিয়াহ'লে আমাৰ বিভিন্ন বস্তুৱে আমাক কি কৰে লগত আমাৰ সংগতি সংগ দিয়ে যেনেকুৱা ধৰক আমাৰ গৰু ছাগলী কুকুৰ মেকুৰী বিভিন্ন জীৱ জন্তু আমাৰ পৰিয়ালবিলাকত থাকে যিহেতু আমি কৃষিজীৱি হওঁ আৰু কৃষিজীৱি পৰিয়ালবিলাকত আমি বাস কৰোঁ যিহেতু আমাৰ অস্বাস্থ্যকৰ পৰিৱেশ এটাৰ সৃষ্টি হোৱাটো স্বাভাৱিক গতিকে আমাৰ যিবিলাক ঘৰ আছে ঘৰবিলাকৰ কাষত আমাৰ কি হয় গোহালি ঘৰ থাকে গাহৰি ফাৰ্ম থাকে তাৰ উপৰি মুৰ্গীৰ ফাৰ্ম থাকে এই আটাইবিলাক যিহেতু থাকেই এই আটাইবিলাক পৰিৱেশৰ মাজত আমাৰ কি হয় আমাৰ বহুতখিনি পৰিৱেশ অস্বাস্থ্যকৰ হৈ উঠে কিন্তু সেইখিনিক বাদ দি আমি চলিব নোৱাৰোঁ যিহেতু আমি এটা কৃষিপ্ৰধান অঞ্চলত বাস কৰোঁ গতিকে আটাইখিনি বস্তু আমাৰ লগত থাকিবই গতিকে এই আটাইখিনি বস্তু যিহেতু আমাৰ লগত থাকিব তাৰে লগত আমি কম্প্ৰমাইজ কৰি চলিবলৈ হ'লে আমি কিছুমান নিজক মানে সেই পৰিৱেশৰ লগত খাপ খুৱাই ল'বলৈ খাপ খাপ খুৱাবলৈ চেষ্টা কৰিব লাগিব আৰু চেষ্টা কৰিবলৈ যাওঁতে আমি কি কৰো বিভিন্ন ধৰণৰ প্ৰতিৰোধক ব্যৱস্থা আমি গ্ৰহণ কৰোঁ যেনেকুৱা পৰিৱেশটো চাফ চিকুণ কৰোঁ পৰিৱেশটো চাফ চিকুণ কৰি ৰাখি আমি বস্তুবিলাক আমি ডাষ্টবিনত বা মহ মাখি যাতে নপৰে তেনেকুৱা এটা পৰিৱেশৰ সৃষ্টি কৰোঁ আৰু এইবিলাক কৰিবলৈ যাওঁতে আমাৰ কিছু বস্তুৰ আমাৰ দৰকাৰ হয় আৰু সেইখিনি যেনেকুৱা ধৰি লওক এটা ডাষ্টবিন খোৱা পানীৰ ঢাকনি দিয়া এনেকুৱা পৰিৱেশবিলাক আমি গঢ় দি ল'ব লাগে তাৰ উপৰি আমাৰ গাঁৱলীয়া অঞ্চলবিলাকত বেছিভাগ মানুহে কি কৰে পুখুৰী নলা নৰ্দমা পানী ব্যৱহাৰ কৰা দেখা যায় গতিকে যিহেতু আমি নলা নৰ্দমা পুখুৰীৰ পানী ব্যৱহাৰ কৰোঁ গতিকে সেইবিলাক আমাৰ কেতিয়াবা মানে কি হয় গৰু ছাগলী খাই আৰু গৰু ছাগলী খালে সেইবিলাক মানে এতিয়া গৰু ছাগলীবিলাকৰো ডায়েৰিয়া জাতিয় অসুখ বিসুখবিলাক হ'ব পাৰে আৰু তাৰে সেইবিলাক ছেণ্টবিলাক আমি যেতিয়া পাম গোন্ধবিলাক যেতিয়া আমি পাম তেতিয়া আমাৰো তেনেকুৱা এটা পৰিৱেশৰ সৃষ্টি হ'ব পাৰে গতিকে আমি তাৰপৰা পৰিত্ৰাণ পাবলৈ হ'লে আমি আটাইবিলাক বস্তুকে আমি প্ৰতিষেধক প্ৰতিষেধক হিচাপে আমি সেইবিলাক ফিল্টাৰ কৰি নাইবা ঢাকনি দি পানীবিলাক ব্যৱহাৰ কৰিব লাগে আৰু সেইবিলাক কৰিলে নিশ্চয় আমাৰ বেমাৰবিলাক কম হ'ব আৰু আমি সেইবিলাক কৰিবলৈ বাধ্য হওঁ বা কৰোঁ গতিকে এতিয়া কথা হ'ল কি আমাৰ গাঁও অঞ্চলবিলাকৰ প্ৰতিৰোধক বা প্ৰতিষেধক ব্যৱস্থা হিচাপে আমি গৰম পানী ব্যৱহাৰ কৰোঁ আৰু ব্যৱহাৰ কৰিলে গৰমপানীবিলাক পানী ফিল্টাৰ কৰি পানীখিনি খাওঁ আইৰণ পানীবিলাক আমি ফিল্টাৰত সেইবিলাক ঠিক কৰি লওঁ যাতে সেইবিলাকে আমাক কি কৰে দেহত যাতে ক্ষতি নকৰে বা ডায়েৰীয়াৰ সৃষ্টি নকৰে বা মহ মাখিৰ যিবিলাক আমাৰ খোৱা পাতত পৰে বা সেই খোৱা পাতত পৰিলে আমি কি কৰোঁ মানে তাতে বিলাক বিসৰ্জন দি যায় মাখিবিলাকে আৰু সেইবিলাকে আমাক কি কৰে এটা সময়ত ডায়েৰীয়াৰ আৰ সৃষ্টি কৰে আৰু এই আটাইবিলাকে আমি কি কৰোঁ যাতে তেনেকুৱা হ'ব নোৱাৰে তাৰ কাৰণে আমি সেইবিলাক ঢাকনি দি ধুনীয়াকৈ ৰখাৰ ব্যৱস্থা এটা কৰি লওঁ তাৰ উপৰি কি হয় কেতিয়াবা কি হয় খোৱা পানীটো মহ মাখি পৰে তাতো আমি ঢাকনি দিব লাগে বা পুখুৰী পানীয়ে হওক বা কিবা এইবিলাক যদি থাকে আমি সেইবিলাক ব্লিচিং পাউদাৰ বা হেৰি এইটো এইবিলাক দেওঁ ব্লিচিং পাউদাৰ ব্যৱহাৰ কৰোঁ ব্লিচিং পাউদাৰ পানী কৰি পানীটো পৰিষ্কাৰ হয় আৰু কেতিয়াবা কেতিয়াবা আমি কি কৰোঁ এইটো প্ৰতিষেধক যিবিলাক বস্তু থাকে পানীত ব্যৱহাৰ কৰা সেইবিলাক আমি ব্যৱহাৰ কৰি সেইবিলাক সুন্দৰভাৱে আমি ৰখাৰ ব্যৱস্থা কৰোঁ যাৰ ফলত ডায়েৰীয়াটো কম হয় আমি আগৰ দিনত আমি গম পাইছিলো যে ডায়েৰীয়াৰ সৃষ্টি হৈছিল মানুহৰ খাদ্যভাসৰ লগতে মানে পৰিষ্কাৰ পৰিচ্ছন্নতাটো নাছিল পিছলৈকে সেইবিলাক হৈছিল আৰু তাৰকাৰণে যথেষ্ট ডায়েৰীয়া বেমাৰটো কমি গৈছিল তাৰ উপৰি যিবিলাক খাদ্য যিটি বস্তুবিলাক খাইছিল মানে সিদ্ধ হওক বা নহওক বা তেনেকুৱা যে হ'লেই হ'ল কষ্ট কৰি থকা মানুহ যিবিলাক বস্তু খাই দিছিল যাৰ কাৰণে আমাৰ হজম শক্তিটোও কমি গৈছিল তেনেকৈও ডায়েৰীয় হৈছিল কিন্তু আজিকালি এইবিলাক যিহেতু খোৱা লোৱাত মানুহখিনি যথেষ্ট সংযত হৈছে গতিকে এই তাৰপৰা এতিয়া পৰিত্ৰাণ মানুহে পাইছে গতিকে প্ৰতিষেধকৰ ক্ষেত্ৰত আমি ঘৰুৱা উপাচাৰবিলাক এনেকুৱায়ে ব্যৱহাৰ কৰোঁ মানে সাধাৰণতে যিবিলাক ডক্টৰে মেডিচিন দিয়ে সেইবিলাক ব্যৱহাৰ কৰি আমি আজিকালি যাতে ডায়েৰীয়া নহয় ডক্টৰৰ পৰামৰ্শ লৈ আমি সেইবিলাকৰ পৰা পৰিত্ৰাণ হওঁ